পথাৰত খেলিবলৈ শিকিলোঁ শিকাৰ পিছত গাঁৱতে আমাৰ ফিল্ডত দাদাসকলে খেলি থাকে ডাঙৰ ডাঙৰ দাদাসকলে তাত গৈ লাহেকৈনি মানে কি যাওঁ আৰু তেওঁলোকে খেলা চাই থাকোঁ চোৱাৰ পিছত লাহে লাহেতো খেলিবও মন যায় ন'

তেতিয়া খেলি প্ৰায় মানে খেলোঁগৈ আৰু কেতিয়াবা দিনটোত দুই তিনিখনো খেলি দিওঁ চাৰি পাঁচখনো খেলি দিওঁ অকল এঠাইতে নহয় প্ৰত্যেকখন গাঁৱতে যাওঁ মানে লগৰবোৰ থাকে মাতে কেতিয়াবা ফাইনেন্সাৰসকল থাকে

লাহে লাহে আমি প্ৰায় ফিল্ডত খেলোঁগৈ ফিল্ডত প্ৰায় চাৰিটা পাঁচটামান বজাৰ পৰা খেলোঁ কেতিয়াবাতো দুটা বজাতে গুচি যাওঁ দিনৰ দুটামান বজাৰ পৰাই খেলোঁ খেলোঁগৈ প্ৰায়

ইমান ভাল লাগে মানে ক্ৰিকেটটো খেলি মই নিজে মানে বুজাব নোৱাৰোঁ মানে ইমানেই ভাল পাওঁ ধৰি লওক কেতিয়াবা মানে মাহঁতে ঘৰত গালি পাৰিলেও ক'ত যাৱ সেই দিনৰ দিনটো ক্ৰিকেটেই খেলি থাক' নেকি অকল তোৰ কাম সেইটোৱেই নেকি মই বোলো নহয় এইটো খেল যিটো মানুহে মনৰ পৰা ভাল পায় ন' মই ক্ৰিকেটটো খেলি ভাল পাওঁ সেই খেলি ভাল পোৱাৰ কাৰণে মানে এ মা দেউতাই গালি খালেও মানে যাওঁ কেতিয়াবা হয়তো মাৰো খাই যাওঁ মানে এনেকুৱা এটা অৱস্থা কেতিয়াবা মানে ভাতেই নাখাওঁ